আচলতে আমি কোনোৱে পৰিৱেশ অবিহনে বা গছ গছনি অবিহনে জীয়াই থাকিব নোৱাৰোঁ গছৰ পৰা আমি যিটো পৰিষ্কাৰ বায়ু পাওঁ সেই পৰিস্কাৰ অক্সিজেন পাওঁ সেইসমূহে আমাক উশাহ নিশাহ ল'বলৈ বহুতখিনি সহায় কৰে গতিকে গছ গছনি ৰোৱাটোৱে আচলতে সকলো মানুহে গছ গছনি ৰোৱাটো বিশেষভাৱে প্ৰয়োজনীয় কাৰণ কিয় বৰ্তমান সময়ত আমি গছ গছনি কাটি দি আমি পৰিৱেশটো বিনষ্ট যদিও কৰিছোঁ বিনষ্ট কৰি দিয়াৰ ফলত আমাৰ কি হৈছে আমি পৰিৱেশৰ পৰা এতিয়া এতিয়া আমি গৰমৰ প্ৰকোপত ইমানকৈ থাকিব নোৱাৰা হৈছোঁ বা বা এনেকুৱা হৈছে যে আমি আমাৰ যি প্ৰয়োজনীয় বস্তুসমূহ সেই বস্তুসমূহৰ পৰাও যেনে আমি এতিয়া আমাৰ ফল মূলৰ ক্ষেত্ৰতেই যদি ক'বলৈ যাওঁ গছ গছনিসমূহে আম কঠাল এইবোৰ লাগি থাকে এইসমূহেওতো সেইবোৰ গছেও আমাক বহুতখিনি গৰম তাপৰ পৰা ৰক্ষা কৰে কিন্তু এতিয়া কি হয় মানুহে গছ গছনিবোৰ কাটি কৰি ঘৰ দুৱাৰবোৰ বনাই কৰি লৈ পেলাই সেই পৰিৱেশটো যেতিয়া নষ্ট কৰিছে পৰিৱেশেও আমাক তাৰ সলনি আমাক কি দিছে আমাক গৰম দিছে আমাৰ বৰষুণৰ পৰিমাণ কমি গৈছে বা বৰষুণ অনবৰতে আহিয়ে থকা হৈছে মানে পৰিৱেশটো সম্পূৰ্ণৰূপে গোটেই পৃথিৱীখন সম্পূৰ্ণৰূপে বেলেগ হৈ যোৱা দেখা পোৱা গৈছে আৰু সেইক্ষেত্ৰত মই মই যদি কওঁ তেনেহ'লে মই জামুক আম কঁঠাল এইসমূহ ফল মূলত লগা কিছুমান গছ গছনি ৰুওঁ যাৰ ফলত ৰুওঁ এটা কাৰণেই যে পিছৰ প্ৰজন্মই লৰা ছোৱালীয়ে হওক বা বিভিন্ন ধৰণৰ বিভিন্ন গাওঁ অঞ্চলৰেই ল'ৰা হওক কোনোবা আহি পেলাই ডাঙৰ গছ যেনেকৈ কঁঠাল এজোপা বা আম এজোপাৰ বাঁহগছ এজোপাৰ তলতো ৰৈ পেলাই তেওঁলোকে ছাঁ অনুভৱ কৰিব পাৰে ছাঁ হ'ব বা সেই আম কঠালবোৰো খায়ো তেওঁলোকে নিজৰ ভোকসমূৰ পৰা ভোকৰ পৰা নিবাৰণ কৰিব পাৰিব সেইসমূহ বা বৰষুণৰ পৰা তেওঁলোকে হাত সাৰিব পাৰিব বা কি হয় সেই ফল মূলসমূহে সেই ফল মূল খাইছোঁ বা পিছৰ প্ৰজন্মই সেই আমটোনো কি আচলতে তেওঁলোকে সেইবোৰ যাতে ভাবিবলগা নহয় বা কঁঠালটোনো কি তেওঁলোকক যাতে ছবি আঁকি দেখাবলগা নহয় সেই তেনেকুৱা ধৰণৰ কিছুমানৰ কাৰণে সেইবোৰ ৰুই কৰি যাতে মোৰ পিছৰ প্ৰজন্মটোৱে খাবলৈ পায় বা বুজি পায় সেইসমূহৰ পৰা গছ ৰোৱাটো যে কিমান প্ৰয়োজনীয় সেইটো জানে আৰু যদি মই ঘৰুৱাভাৱে কওঁ তেতিয়াহ'লে মইতো শাক পাচলিৰ ক্ষেত্ৰত শাক পাচলি ৰুওঁ যেনেকৈ লফা পালেং ধনীয়া এইবোৰ মই ৰুই কৰি নিজেই ঘৰুৱাভাৱে খেতি অকণমান কৰি পেলাই নিজেও চলিও আছোঁ বা আনকো দুই এমুঠি দি পেলাই তেওঁলোককো সহায় কৰি আছোঁ আৰু আচলতে ঘৰুৱা সময়খিনিত এইবোৰ কাম আচলতে কৰা কৰা দেখা পোৱা যায় আৰু কৰি ভালো লাগে কাৰণ কিয় তেনেকুৱা সময়ত যদি এইবোৰ কৰা যায় তেতিয়াহ'লে মনটোও পবিত্ৰ মনটোও বৰ ভাল হৈ পৰে মই মানে বিভিন্ন ধৰণৰ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰি থাকে আচলতে আজৰি সময়বোৰত এই কাম কিছুমান কৰিলে আৰু পাণ পাণ হওক তামোল হওক পাণ তামোলো কাৰণ কিয় আচলতে আমাৰ অসমীয়া মানুহৰ এনেকুৱা এটা পৰম্পৰাই আছে যে আলহী যদি ঘৰলৈ আহে তাতে পোন প্ৰথমে আমি পাণেই দিয়েই তেওঁলোকক আমি প্ৰথমে আদৰোঁ বেলেগ একো দিয়ক নিদিয়ক মানুহ মানুহক পাণ তামোলখন দিবই লাগিব গতিকে সেই তেনেকুৱাত মই পাণ তামোল ৰুই পেলাইও পাণ তামোল ৰুওঁ বা গছ গছনি এতিয়া ঘৰতে মোৰ আম আছে ডালিম আছে তাৰ পিছতে এইফালে নাৰিকল আছে তাৰ পিছতে যদি কওঁ বান্দৰৰ প্ৰকোপটো বহুত বেছি গতিকে সিমান ধৰণৰ মই ফল মূলসমূহ ৰুওঁ যদিও সিমানটো মই পোৱা নাই বাৰু খাবলৈ তথাপিতো সিহঁতো একো একোটা প্ৰাণী গতিকে সিহঁতেও খাই আছে আমিও খাই আছোঁ আৰু ভেদাইলতা আছে গতিকে ভেদাইলতাতো ঔষধি গুণ আছে তাৰো গতিকে এইসমূহো খায় কৰি থাকিব লাগে মানুহে আচলতে এইবোৰ খালেও বিভিন্ন ধৰণৰ পেটৰ বেমাৰৰ পৰাও হাত সাৰিব পৰা যায় গতিকে ভাল গছ গছনি মানুহে ৰুব লাগে বিশুদ্ধ বায়ু পাবলৈ গছ গছনি বিশেষকৈ প্ৰয়োজন আৰু মই এইক্ষেত্ৰত যদি ক'বলৈ যাওঁ মই এই বিষয়ে অলপ সচেতনেই আৰু প্ৰতিজন মানুহেই সচেতন হোৱাতো বিশেষকৈ প্ৰয়োজন কিয় বৰ্তমান সমাজত বৰ্তমান পৃথিৱীখনক যদি আমি জীয়াই ৰাখিব বিচাৰোঁ তেতিয়াহ'লে সুন্দৰকৈ সজাই পৰাই ৰাখিব বিচাৰোঁ তেতিয়াহ'লে সজীৱ কৰি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে সকলো মানুহেই গছ গছনি ৰুৱাতো বিশেষভাৱে প্ৰয়োজন